হয় ভাল পাওঁ সাধাৰণতে ক্লাছিকেল সংগীতবিলাকক শ্ৰদ্ধা কৰোঁ কিন্তু অনবৰতে মনতে গুণগুণাই থাকিবলৈ কনটেম্পৰৰী গীতবোৰেই বেষ্ট বুলি ভাবোঁ এতিয়া ভাল পাওঁ বুলি ক'লে মানে যিহেতু অহৰ্নিশে গুণগুণাই থকা হয় কনটেম্পৰৰী গানবিলাকেই গতিকে সেইটোকে ভাল পাওঁ বুলি ক'ব লাগিব ক্লাছিকেল কঠিনৰ ভিতৰত মই ক'ম ক্লাছিকেল মিউজিকটোৱে যথেষ্ট কঠিন ইয়াত সুৰ তাল লয় নিম্ন সুৰ উচ্চ সুৰ ইত্যাদিত যথেষ্ট ধ্যান দিব লগা হয় গতিকে মই ক্লাছিকেল মিউজিটোৱে কঠিন বুলি ভাবোঁ ক্লাছিকেল মিউজিকটো অভ্যাস কৰিব লাগে আচলতে যথেষ্ট সাধনা কৰিব লগা হয় কণ্টেমপৰৰী গীতবিলাক সকলোৱে গাব পাৰে সকলোৱে শুনিব পাৰে সকলোৱে শুনি ভাল পাব পাৰে সকলোৱে গাব পাৰে কিন্তু ক্লাছিকেল মিউজিক এটা গাওঁ বুলি ক'লেই কোনোবাই আচলতে গাই দিব নোৱাৰে সেইকাৰণে ক্লাছিকেল মিউজিকটো কঠিন বুলিব পাৰি